পজিটিভ এক্সপিৰিয়েঞ্চ মানে হেডফোনডালৰ পৰা আপোনাৰ পজিটিভ এক্সপিৰিয়েঞ্চ এনেকুৱা ধৰণৰ ধৰক হেডফোনডাল হ'লে ধৰক আপুনি যদি আপোনাৰ যদি কিবা কল আহে আপুনি যদি কথা পাতি থাকে ইম্পৰ্টেণ্ট ফোন কল তেতিয়া ধৰক আপুনি তাৰ লগতে যদি আপুনি কিবা কামো কৰি আছে তেতিয়া হ'লে আপোনাৰ তেনেকুৱা অসুবিধা নহয় ধৰক হেডফোনডাল লগাই লৈ পেলাই ধুনীয়াকে আপুনি কামো কৰিব পাৰিলে আৰু আপুনি কথাও পাতিব পাৰিলে আৰু আজৰি সময়ত ধৰক আপুনি ব'ৰ লাগি আছে আপুনি হেডফোনডাল দি গান শুনিব পাৰে আৰু তাৰ পিছত আপোনাৰ মনটো ভাল লগাব পাৰে মনটো যদি বেয়া লাগি আছে মনটো ভাল লগাব আপুনি হেডফোনডালে সৈতে গান শুনিবলৈ আপুনি হেৰি কৰিব পাৰে ধুনীয়াকে আমোদ ল'ব পাৰে তেনেকুৱা ধৰণৰ আৰু